মোৰ ঘৰত শৌচাগাৰ মানে কেঁচা শৌচাগাৰ আছে পকা শৌচাগাৰ দিম বুলি পঞ্চায়তৰ পৰা প্ৰতিনিধিসকলে বহুতবাৰ মোৰ ঘৰলৈ আহিছে আৰু অনলাইনৰ কাৰণে বিছ টকা লাগে ত্ৰিছ টকা লাগে কেইবাবাৰো আহি নিছেহি কিন্তু আজিলৈকে পকা শৌচাগাৰ চৰকাৰীভাৱে পাবলৈ আমি সক্ষম হোৱা নাই কিন্তু এটা কথা ঠিক যে তেওঁলোকে আশাহে দিয়ে আশা পূৰণ আজিলৈকে কৰিব পৰা নাই গতিকে কেঁচা শৌচাগাৰ এটা ব্যৱহাৰ কৰি আছোঁ কিন্তু তাত আৰু সুবিধা মানে কি আৰু তাততো আৰু সুবিধা বুলি কোনো অন্য কোনো কথাই নাথাকে কেঁচা শৌচাগাৰত গতিকে থকাই নথকাই একেই লেখিয়াই হৈছে পকা শৌচাগাৰ চৰকাৰীভাৱে দি আছে আই এ ৱাই ঘৰ আজিকালি আই এ ৱাই নকয় পি এম জি এ ৱাই কয় প্ৰধানমন্ত্ৰী ৰোজগাৰ যোজনা লগতে লেট্ৰিন টো সংযোজিত হৈ থাকে বুলি কয় আজিলৈকে যিমানখিনি ঘৰ বনিছে তাত লেট্ৰিন সংযোজিত হোৱা আমি আজিলৈকে দেখা পোৱা নাই আৰু এনেকুৱা ধৰণৰ একো পৰ্যায় আমাৰ ইয়াত দেখা নাই আৰু এই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা শৌচাগাৰ নির্মাণ কৰিম বুলি অনলাইনৰ বাবদ বহুবাৰ কিন্তু আমাৰ পৰা পইচা লৈছে কিন্তু আজিলৈকে আমি পাবলৈ সক্ষম হোৱা নাই তেওঁলোকে কি পর্যায়ত সেইবিলাক কি কাম কৰি আছে কি ধৰণে কৰিছে কি পৰ্যায়ত আগবাঢ়িছে আমি আমি জানিবলৈ আজিলৈকে সক্ষম হোৱা নাই সুধিলেও আমাক সঠিক উত্তৰ নিদিয়ে হৈ যাব হৈ যাব বুলি আমাক আশা দি ৰখাই থয় এই আশাতেই আমি আজি পাঁচ বছৰ ভূগি আছোঁ আজিলেকে কিন্তু সুদোত্তৰ পোৱা নাই বা এইখিনি সুবিধা পাবলৈ সক্ষম হোৱা নাই অকল আমাৰেই নহয় আমাৰ ওচৰ চুবুৰীয়া পৰা ধৰি বহুত দিশত দেখিছোঁ বহু গাঁৱত দেখিছোঁ একে পৰ্যায়তে মানুহবিলাক আছে চৰকাৰেও এই আচঁনিখন যে সফল হৈছে কোনোপধ্যে আমি ক'ব নোৱাৰোঁ আৰু এইটো এই বিফলতাৰ এটা নমুনা বুলি ক'ব পাৰোঁ আজিৰ তাৰিখত চৰকাৰে ঢাক ঢোল বজাব পাৰে কিন্তু আজিলৈকে সেইখিনি গাঁৱে গাঁৱে এইখিনি সফল হোৱা নাই আৰুনো কি ক'ম ইয়াৰ পৰা সুবিধা মানে কি আৰু সুবিধা একোৱেই পোৱা নাই অসুবিধা আৰু পৃথিৱীৰ অসুবিধাখিনিয়ে পাই আছোঁ অসুবিধাৰ লিষ্টখনত যিমান আছে তাতকৈ বেছি পাইছোঁ সুবিধাৰ নামত একোৱেই নাই ইমানকে ক'লোঁ আৰু